অসমৰ শিশুক ৰাষ্ট্ৰীয় প্ৰতিযোগীমূলক প্ৰক্ৰিয়াসমূহ যেনে এন টি এ জে ডাবল ই নিট ইউ জি চি নিট চি জি এল ইত্যাদি দিয়াৰ প্ৰক্ৰিয়া একেবাৰে সৰল আৰু ব্যৱস্থাপনা সঠিক এনে পৰীক্ষাসমূহৰ বাবে আৱেদন প্ৰক্ৰিয়া সাধাৰণতে অনলাইন হয় শিক্ষাৰ্থীসকলে তেওঁলোকৰ বিদ্যালয় বা অনুষ্ঠানৰ জৰিয়তে সংশ্লিষ্ট প্ৰতিষ্ঠানৰ ব্যৱস্থাটোৰ জৰিয়তে আবেদন কৰি দিব পাৰে বিশেষকৈ কিছু বিশেষ প্ৰতিষ্ঠান যেনে ক'চিং চেণ্টাৰ আৰু পৰীক্ষা প্ৰস্তুতিৰ বাবে প্ৰতিষ্ঠানসমূহ প্ৰতিষ্ঠানসমূহ এন যেনে এলেণ ৰেজ'নেঞ্চ আ আদি আবেদন আৰু পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ সহায় কৰে এই প্ৰতিষ্ঠানসমূহে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় ট্ৰেইনিং মডেল ষ্টেট মডেল টেষ্ট আৰু সম্পূৰ্ণ প্ৰস্তুতি ডাঙৰ কৰি তোলে তদুপৰি চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ পৰা পৰীক্ষাৰ বাবে মাৰ্গদৰ্শন আবেদন সহায়তা আৰু সংশ্লিষ্ট নিয়ম কানুনৰ বিশেষ সহায় সহযোগিতা প্ৰদান কৰা হয়